হেল্ল' হেল্ল' অঁ আপুনি কি কৰি আছে অঁ অঁ কি পিঠা বনাব

অঁ তেল পিঠাটো চাউলটো জিকাই ল'ব লাগিব জিকাই মানে এঘণ্টামান জিকাই লৈ চাউলটো তৰাই থৈ দিব লাগিব তৰাই থৈ তাত গুৰি কৰি চাউলটো গুৰি কৰি তাক আমি অকণমান গুৰ মিঠাই বা চেনী দিলেও হয় তেনেকুৱাকে পানী এনেকুৱা গোটেইখিনি আমি ধুনীয়াকৈ গুলি লৈ আমি গৰম তেলত আমি অলপ অলপকৈ দি কিনে আমি পিঠাটো বনাব পাৰোঁ আৰু তেনেকুৱাকে বনায় তেলৰ পিঠা বুলি কোৱা হয় সেইটো পিঠা ধুনীয়াকে ফুলি ফুলি উঠিব তাতে তাৰে লগত অকণমান আটাও মিক্স দিব পাৰি অঁ অঁ অকমান সেইয়ো দিব পাৰি তেতিয়া বেছি ভালকৈ ফুলি উঠে আৰু বস্তুটো অঁ অঁ নাৰিকলৰ লাৰু বনালে নে আপুনি অঁ কিমান বনালে হয় নাৰিকলৰ লাৰু কিমান বনালে আপুনি এশ ডেৰশ কিমান মান বনালে হয় নেকি কেইটামান নাৰিকলৰ লাৰু বনাইছিলে অঁ চাৰিটা নাৰিকলৰ তাৰমানে অঁ

অঁ অঁ অঁ আচ্ছা এইবাৰ বিহুত মাহকৰাই বনাবনে অঁ অঁ মাহকৰা মাহকৰাই বনাব তেতিয়াহ'লে কি কি কি কি ভাজিব লাগে কওকচোন মোকো অকণমান মই নাজানো ইমান ভাল কৰি মাহকৰাইৰ কথাটো হয় হয় অঁ হয় হয় অঁ হয় হয় হয় অঁ হয় অঁ হয় হয় আচ্ছা ঠিকেই আছে দিয়ক তেতিয়াহ'লে মাহকৰাই আমাক বিহুৰ দিনাতো লাগিবই আকৌ ময়ো অকণমান বনাবৰ কাৰণে চেষ্টা কৰিম বাৰু হ'ব দিয়ক অঁ বৰা চাউলৰ পিঠাও বনাব হাঁ অঁ হ'ব দিয়ক